হেল্ল' অঁ এই মই হেৰি বুলি কয় কিনো কৰিম আৰু গধুলি হ'ল যে তাকে ঠাণ্ডাদিনৰ কথা জুইকুৰাকে জ্বলাওঁ বুলি লৈছিলোঁ তাৰপৰা লাহে ধীৰে চাহকাপ খাওঁ গৰম গৰম ঠাণ্ডা বতৰ গৰম গৰম ভাল লাগে অকণমান মৰিলো মৰিলো অঁ অঁ বেয়া নহয় বাৰু যাবলৈ অঁ অঁ সুধিলে অঁ খাব বাৰু খোৱাটো দেই বেয়া নহয় সেইটো বুলি ক'লে সবে ভালে পায় দেখোন অঁ হ'ব বাৰু খোৱাটো ময়ো সুধি ল'ম আকৌ তেওঁ এতিয়া ঘৰত নাথাকে যে বাহিৰত থাকে এতিয়া কামত আছে সুধি মেলি লওঁ ফোনটো কথা চথা পাতি লওঁ কেনেকুৱা কি মিলাই যোৱাটোতো যাম বুলি কৈয়ে আছে বাৰু এতিয়া ক'ত যোৱা হয় সেইটো পতা নাছিলোঁ বাৰু মই এতিয়া ক'ব পাৰিম আৰু যে যাওঁ বুলি অঁ

তেতিয়া অঁ অঁ চাই মেলি লাহে ধাৰে আহিবলৈ ভালে বাৰু বেয়া নহয় গৈ আৰু তা সৰহীয়াত গ'লে দিগদাৰহে হয় তাকৰকৈ গ'লে মানে ভাল লাগে অঁ অকণমান অকণমান বনালে ভাল হয়তোন আকৌ সেইটো ল'ৰাবিলাকেও খাই ভাল পায় অঁ আৰু এনেও বেছি মানুহ নহয়নে কমকৈ যে অঁ তেনেকৈ বনাই খাই ভালে লাগে

তেনেকৈ ডাইৰেক্টলি গৈ পিনে অকণমান গৰম গৈ ল'ব হটকছ এই গৰম হোৱা হটকছবিলাকত লৈ যাব লাগে নহ্ গৰম আছে চাগে মোৰ ওচৰত আছে ষ্টীলৰ দুটা তাৰপিছত ভৰাই নিলে মানে আপোনাৰ ওচৰতো আছে চাগে অঁ তে ফ্লাক্সত অঁ অঁ তেতিয়া গৰম হৈ থাকিব অকণমান অঁ এতিয়া যোৱাৰহে কথা নাই নাই আজি পাতিম আৰু ফোন কৰিম আৰু এতিয়া কিমান দিনলৈকে যোৱা হয় আকৌ এতিয়া কেই তাৰিখলৈকে যোৱা হয় এতিয়া তাৰিখটো নহ্ ছয় তাৰিখে নহ্ অঁ দেওবাৰ হ'লে ভাল হয় ল'ৰা ছোৱালীৰ স্কুল বন্ধ থাকে অঁ দেওবাৰ দিনটো সবফালে ফ্ৰী হয় অঁ অঁ সেইটোও হয় বাৰু অঁ মই আনকালে বাৰু গৈ নাই পোৱা বাৰু দেই এইবাৰ ফাৰ্ষ্ট যাম আৰু যাম বুলিতো অঁ পাতি থকা হয় বাৰু কিন্তু যোৱাহে নহয় একো বাধা বিঘিনি নাহিলেই হয় আৰু অঁ এনেইতো পিকনিকৰ কথা কৈ আছিলোঁ দেই যাম যাম বুলি তাৰপিছত হেৰি তাৰপিছত যাম যাম বুলি কৈ আছিলোঁ তাৰপৰা এতিয়া আকৌ গ'লে মানেতো ভালেই লাগে আৰু আমাৰনো লেডিজ মানুহৰ ক'বলৈ গ'লে মাইকী মানুহৰ যাওঁ যাওয়ে লাগে নহ্ অঁ অঁ ৰাতিপুৱা উঠি বনোৱা স্কুল নিয়া ল'ৰা স্কুল যোৱা আকৌ গধূলি ভাত শাক বনোৱা ল'ৰা কিতাপ পঢ়া কিমাননো কাম কৰি থাকিম নহ্ সেয়ে আকৌ অঁ এই নাই আমাৰ আ হে ষ্টভেই লৈ যাব লাগে খৰি চৰি নিবলৈচোন দিগদাৰে হ'ব হওতে খৰি নিলেও বেয়া নহয় জুই ফুৱাবলৈ ভালেই লাগে তাত আকৌ সেইবিলাক সুবিধা আকৌ দিয়েনে নিদিয়ে আকৌ জুই চুই সব ধৰিবলৈ ষ্টভে দিয়ে নহয় আকৌ যোনটো সুবিধাই হয় আৰু নহ্ কোনটো সুবিধা হয় সেইটোকে অঁ ওলাম আৰু ৰাতিপুৱা মই আজি ফোন কৰিম যোৱাটোতো যাম বুলিয়ে কৈছোঁ বাৰু এতিয়া মই ফোনটো কৰি লওঁ হেৰি ফোনটো কৰি লওঁ আৰু লাহে লাহে লাহে ধীৰে তাৰপাছত এতিয়া ফোনটো কটাৰ পাছত তাৰপৰা কৈ মেলি সোধা মেলা কৰি যাম বুলিয়ে কৈ দিম আৰু খাটাংকৈ এই কৰি দিবা যাম বুলিয়েই কৈ দিবা অঁ মই বাৰু মানুহজনক আগতে এদিন কোৱা আছিলে

অঁ হ'ব বাৰু অঁ অঁ